কেতিয়াবা যদি কিতাপ এখন লিখিবলগীয়া হয় তেতিয়া মই শাক পাচলিৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিম কাৰণ মই শাক পাচলি কৰি বহুত ভাল পাওঁ শাক পাচলিত কেনেকৈ প্ৰতিপালন কৰিব লাগে মই জানো শাক পাচলিত কেনেকৈ দৰৱ বা পানী দিব লাগে সেই বিষয়ে মই জানো আৰু শাক পাচলি পোক পতংগ নপৰিবৰ কাৰণে মই চকুৰ চোৱা চিতা দিব পাৰোঁ